অসমৰ মূল সাংস্কৃতিক নিষেধাজ্ঞা আৰু সামাজিক নিয়মসমূহ বুলি যদি ক'বলৈ যাওঁ এনেকুৱা বহুত নিয়ম বা নিষেধাজ্ঞা আছে যিখিনিয়ে আচলতে উপকাৰৰ সলনি মূলতঃ অপকাৰ কৰিবলৈ ধৰিছে আজিৰ পৰা বহু যুগ আগতে আমাৰ যিসকল পূৰ্বপুৰুষ আছিলে তেওঁলোকে হয়তো বিভিন্ন সময় বা পৰিস্থিতিলৈ লক্ষ্য কৰি কিছুমান নিয়ম বনাই থৈ গৈছিল যিখিনি আমি পিছৰ সময়তহে উপলব্ধি কৰিছোঁ যে সেইখিনি আমাৰ বাবে সিমান লাভদায়ক নহয় যেনে ধৰক যিটো আমি যদি পিউবাৰ্টি বা মেন্ছট্ৰুৱেশ্যনৰ কথা যদি ক'বলৈ যাওঁ এই এতিয়াও ইয়াক এটা মেন্ছট্ৰুৱেশ্যনটো যে এটা বিশুদ্ধিকৰণৰ এটা চাইকেল হয় তেনেকৈ কন্ছিডাৰ কৰা নহয় বহু জেগাত ইয়াক এতিয়াও এটা মানে লেতেৰা বা তেনেকুৱা এটা দৃষ্টিৰে চোৱা হয় পিউবাৰ্টি এটেইন কৰাৰ লগে লগে ছোৱালী এজনীক সমাজৰ পৰা আতঁৰাই ৰাখি কেইদিনমানৰ কাৰণে লুকাই ঢাকি ৰখা যায় বহুত জেগাত লগতে মেন্ছট্ৰুৱেশ্যনৰ সময়ত মহিলাসকলক বেলেগকৈ থাকিবলৈ দিয়া হয় গোঁসাইঘৰলৈ যাবলৈ দিয়া নহয় কিচ্ছেনত সোমাব দিয়া ন নহয় যদিওবা আমি পূৰ্বপুৰুষসকলক বা আমাৰ আইতাসকলক আমি সুধিবলৈ যাওঁ তেওঁলোকে যদি কয় যে আগৰ মানুহখিনিয়ে এইবোৰ নিয়ম আচলতে মহিলাসকলক কিছু সকাহ দিবলৈ ৰেষ্ট দিবলৈ কৰিছিলে তথাপিও এইখিনিৰ লগত গোঁসাইঘৰত সোমাবলৈ নোপোৱা বা কিচ্ছেনত সোমাবলৈ নোপোৱা এই কথাখিনি সংগত নহয় নিমিলে ৰেষ্টৰ লগত সেই কথাকেইটা কেতিয়াও আহিব নোৱাৰে গতিকে আমি এতিয়া লাহে লাহে যিমানে নতুন আমি টেকনলজিৰ সহায় ল'বলৈ গৈছোঁ যিমানেই নতুনকৈ শিক্ষা দীক্ষাৰ পৃথিৱীখনলৈ বেছি গভীৰতালৈ আগবাঢ়ি গৈছোঁ আমি বেছিকৈ উপলব্ধি কৰিব লৈছোঁ যে এই কথাখিনি সিমানো যুক্তিসংগত নহয় আন এটা সাংস্কৃতিক নিষেধাজ্ঞা বা সামাজিক নিয়ম বুলি ক'বলৈ গ'লে আমি দেখিবলৈ পাওঁ যে গৰ্ভৱতী মহিলাসকল বা গৰ্ভৱতী মহিলা এগৰাকীয়ে সন্তান জন্ম দিয়াৰ আগত আৰু পিছত যিখিনি নিয়ম কৰা যায় সেই নিয়মখিনিতো বহুত নিষেধাজ্ঞা আছে যেনে ধৰক সন্তানটি জন্ম দিয়াৰ পিছতেই কেইদিনমানলৈ প্ৰসূতীগৰাকীক বেলেগকৈ ৰখা হয় ইম্পিয়'ৰ বুলি ধৰি তেওঁক কেইদিনমান বেলেগকৈ ধ ৰখা হয় পিছত তেওঁক আকৌ বিশুদ্ধিকৰণ কৰি আকৌ সমাজত এক্সেপ্ট কৰোৱা হয় গতিকে তেনেকুৱা বিভিন্ন নিয়ম আছে যিবোৰ আমি আশা কৰিছোঁ যে লাহে লাহে শিক্ষাই আমাক যিমানেই পোহৰাই নিব আমি সিমানেই আমি এই অন্ধবিশ্বাস বুলি ক'ব লাগিব এই অন্ধবিশ্বাস বা নিষেধাজ্ঞা বা যিবিলাক টেবুজ বুলি কওঁ আমি এইবিলাকৰ পৰা আমি যাতে বাহিৰ আহিব পাৰোঁ